আচ্ছা আচ্ছা আপুনি ক'ৰপৰা ফোন কৰিছে বঙাইগাঁৱৰপৰা আচ্ছা আৰু কেইজন আহিব আপোনালোক অঁ আৰু আপুনি বাছত আহিবনে আপোনালোকে নে ট্ৰেইনত আহিম বুলি ভাবিছে অঁ আহিলেই হ'ল সেইটো একো প্ৰব্লেম নাই সেইটোত আচ্ছা আপুনি মানে আপোনালোক মানে চাইটচিং কৰিবৰ কাৰণে আহিব ন হয় আৰু কেইদিনৰ কাৰণে ভাবিছে ট্ৰিপটো আচ্ছা ঠিক আছে বাৰু সেইটো আপোনালোকে ইয়াতে ষ্টে' কৰিব পাৰিব ওদালগুৰিতে ইয়াতে হোটেল আছে ভাল ভাল এণ্ড দুটামান জেগাত চাজেষ্ট কৰিম ভৈৰৱকুণ্ড যাব পাৰে আপোনালোকে ইয়াতে ওদালগুৰিতে দুটামান আছে লোকেল প্লেচছ তাৰ উপৰি ভৈৰৱকুণ্ড বহুত ধুনীয়া জেগা হয় যদি শুনিছে তাত আপোনালোকক লৈ যাব পাৰিম অঁ আৰু ভৈৰৱকুণ্ডপৰা আপোনালোকে ভূটানো যাব পাৰে আৰু অৰুণাচলো যাব পাৰে আছে আছে ভৈৰৱকুণ্ডত ধুনীয়া ৰিজৰ্ট আছে ৰিভাৰ চাইড ৰিজৰ্ট আছে তাত থাকিব পাৰে এণ্ড অৰুণাচলতো আমি সেইটো এৰেঞ্জমেণ্ট কৰাই দিব পাৰিম থকাৰ কাৰণে এণ্ড পাৰ্মিট হয় পাৰ্মিট লাগে আপোনালোকে আই ডিবোৰ লৈ আহিব আপোনালোকৰ ভোটাৰ আই ডি বা আধাৰ যিকোনো তেনেকৈ আৰু বাকী আমি সেইখিনি আমি কৰি দিম আপোনালোক জাষ্ট আই ডিবোৰ লৈ আহিলে হ'ল আৰু মানে চাৰি চাৰি তাৰিখে মানে ক'ৰপৰা চাৰি তাৰিখে যোৱা কথা ভাবিছে মানে বঙাইগাঁওৰপৰা আচ্ছা আচ্ছা অঁ আচ্ছা হা মই কৈ দিছোঁ আপোনালোকক তিনি তাৰিখে আপোনালোক আহি যিমান পাৰে সোনকালে আহিব ট্ৰাই কৰক বিকজ সেইদিনাখন আপোনালোকক ওদালগুৰিৰ লোকেল চাইডবোৰত লৈ যাম অঁ এটা দুটামান জেগা আছে সেইবোৰত লৈ যাম সেইদিনাখন যিমান পাৰে সোনকালে আহিব আহি ডেন লোকেল জেগাবোৰ ঘূৰি ইয়াতে আপোনালোকে হোটেলত ষ্টে' কৰিব পাৰিব ডেন নেক্সট মৰ্ণিং চাৰি তাৰিখে মৰ্ণিং আপোনালোকক ভৈৰৱকুণ্ড লৈ যাম দেন যিমান পাৰোঁ সোনকালে ওলাই ওলা ওলাব ট্ৰাই কৰিম সেইদিনা তাত গৈ কিনে ভৈৰৱকুণ্ডৰ লোকেল জেগাখিনি চাম দেন ভূটান যাব পৰা যায় সেইদিনা অঁ ভূটানত হয় চাৰি তাৰিখে ভূটানত আৰু এটা কথা আছে তিনিটা বজাৰ আগতেহে যাব লাগিব ভূটানত মানে তিনিটা বজাৰ পিছত পাৰ্মিট নিদিয়ে ত' সোনকালে ওলালে সুবিধা হয় ত' সেইদিনা চাৰি তাৰিখ ভূটানত নাই নাই ভূটানত নোৱাৰি ষ্টে' কৰিব তিনি চাৰি তাৰিখে ভূটানত সোনকালে লৈ যাম দেন তাৰপৰা ঘূৰি আহি কিনে চাৰি তাৰিখে আপোনালোকে ভৈৰৱকুণ্ডতে ষ্টে' কৰিব পাৰিব এণ্ড তাৰ নেক্সট ডে পাঁচ তাৰিখে আপোনালোকক অৰুণাচল লৈ যাব পাৰিম এন সেইদিনা অৰুণাচলত ষ্টে' কৰি কিনে দেন ছয় তাৰিখে আপোনালোক বেক টু ওদালগুৰি আহিব পাৰিব আৰু তেতিয়া আপোনালোকৰ সেয়া থকাটো ঘূৰাটো খোৱাটো এভ্ৰিথিং ইনক্লুডেড আৰু গোটেইখিনি পেকেজতে আহি যাব অঁ ওদালগুৰি টু ওদালগুৰি তেনেকৈ আপোনালোকে খালী অঁ কওক আপোনালোকে খালী জনাই দিব যে আগতীয়াকৈ জনাব কেইজন আহে আপোনালোকে আৰু কেইদিনৰ ট্ৰিপ বুলি ভাবিছে যাতে আমাৰ সুবিধা হয় আৰু এৰেঞ্জ কৰোঁতে হয় কনফাৰ্মেশ্যনটো দি দিব বাই টুমৰ' ডি আফ্টাৰ টুমাৰ' হয় আমি চাৰিচুকীয়া দি দিম মানে যিমানজন মেম্বাৰ সেইটো ডিপেণ্ড কৰিব আৰু তেনেকুৱা গাড়ী দিওঁ সেইটো কাৰণে সোনকালে জনালে সুবিধা হয় আৰু আমি তেতিয়া মানে ঠিক কৰিব পাৰোঁ আৰু গোটেইখিনি আচ্ছা অঁ সেইটো কথা নাই সেইটো আহিলে বেছি দূৰ নহয় মানে জেগাটো সৰু যিহেতু আপোনালোকৰ হৈ যাব কেইঘণ্টামানতে ওদালগুৰি ঘূৰাটো অঁ ঠিক আছে হয়